বৰ্তমান সময়লৈকে মই কোনো ধৰণৰ ৱৰ্কশ্বপ বা কুকিং ক্লাছ লোৱা নাই লোৱা নাই কিন্তু তেও মই পাকঘৰত কেতিয়াবা কেতিয়াবা কুকিং কৰোঁ কুকিং ভালদৰে কৰিব নাজানিলেও মই আমাৰ ঘৰৰ মা বা অন্য কাৰোবাৰ সহায় লওঁ মাহঁতে শিকাই দিয়ে আৰু মাহঁতৰ মানে কি থলুৱা সোৱাদ যিটো সেইটোৰ কেনেধৰণে কুকিং কৰিব লাগে সেইবিষয়ে বা জ্ঞান বা শিকাই দিয়ে আৰু কিন্তু যদি মই কুকিং ক্লাছটো ল'ব পাৰিলেও হয় তেতিয়া মই শিকিলোঁহেঁতেন আমাৰ থলুৱা সোৱাদৰ বাহিৰেও বাহিৰা আমাৰ বিভিন্ন বিভিন্ন কিছুমান জনজাতি সোৱাদ বা ট্ৰেডিশ্যনেল সোৱাদ আছে আমাৰ দেশৰ বিভিন্ন বিভিন্ন ঠাইৰ সোৱাদসমূহ সেইসমূহ মই শিকিবলৈ আগ্ৰহী আছিলোঁ কিন্তু বৰ্তমানলৈকে মই সেইটো সুবিধা পোৱা নাই যদি মই কুকিং ক'শ্বিং ল'বলৈ সুবিধা পাওঁ তেতিয়া মই আমাৰ থলুৱা সোৱাদৰ লগতে বাহিৰৰ সোৱাদসমূহ মই বনাবলৈ শিকিম